আমাৰ আমাৰ ওচৰ চুবুৰীয়াৰ মানুহবিলাকে মানে বহুত কাজিয়া কৰি থাকে তাৰ কাৰণেও আমাৰ মানে বহুত অসুবিধাৰ সৃষ্টি হয় তাৰ কাৰণে আমি আমাৰ পঢ়িবলৈ পঢ়িবলৈ মানে মানে সেই নপৰে পঢ়াত মানে একো মানে গুৰুত্ব মানে নপৰে কাৰণ এইবিলাক কাজিয়া চাজিয়া শুনি থাকিলে মানে পঢ়িব মন নাযায় বা মানে তেওঁলোকৰ কাজিয়াৰ প্ৰতি মানে কাজিয়াবিলাক শুনি থকা যায় মানে পঢ়াত গুৰুত্ব দিয়া নাযায় তাৰ কাৰণে আমাৰ বহুতো অসুবিধাৰ সৃষ্টি হয় আৰু আৰু সেইবিলাকৰ সেইবিলাক কাজিয়াবিলাক সৰু ল'ৰা ছোৱালীবোৰে যদি শুনি থাকে তেওঁলোকে মানে ডাঙৰ হ'লে ডাঙৰ হ'লে মানে তেওঁলোকেও মানে তেওঁলোকৰ গাতো মানে প্ৰভাৱ পৰে মানে ডাঙৰ ডাঙৰবিলাকে যেতিয়া কাজিয়া কৰি থাকে ওচৰ চুবুৰীয়াৰ মানুহবিলাকে তাহাঁতে তেওঁলোকেও মানে সেইবিলাক শুনি শুনি মানে সৰু ল'ৰা ছোৱালীবিলাক মানে বেয়া হৈ যায় আৰু মানে তেওঁলোকৰ গাতো মানে প্ৰভাৱ পৰে তাৰকাৰণে মানে সৰু ল'ৰা ছোৱালীবিলাকক পিছত তেনেকুৱা হ'বলৈ ধৰে তাৰ কাৰণে মানে কাজিয়াবিলাক এনে কৰিব নালাগে কাজিয়াবিলাক মানে কৰিলে বহুত মানে ওচৰ চুবুৰীয়াৰ হওক নিজৰ ঘৰৰো মানুহবিলাকৰ মানে বহুত অসুবিধা হয় তাৰ কাৰণে মানে এইবিলাক কাজিয়া পেচাল কৰি থাকিব নালাগে